বৰ্তমান চৰকাৰে সমাজৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ঘোষণা কৰিছে সেইবিলাকৰ ভিতৰত বহুতো আছে যদিও থোলমূলকৈ এতিয়া দুখীয়া শ্ৰেণীৰ কাৰণে চৰকাৰীভাৱে বিনামূলীয়াকৈ ঘৰৰ ব্যৱস্থা কৰিছে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি মাহে মাহে চাউল দি আছে ইয়াৰ উপৰিও আৰু বৰ্তমান লৈ দালি চেনি দিয়াৰ কথাও চৰকাৰে ভাবিছে তাৰ উপৰিও মহিলাসকলৰ উন্নতিৰ কাৰণে যেনেকৈ আমাৰ সমাজত প্ৰচলিত কিছুমান আঁচনি গ্ৰহণ কৰিছে যেনেকৈ বাইদেউ তাৰপিছত অৰুণোদয় আৰু বিনামূলীয়া শিক্ষা তাৰ উপৰিও চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ দুখীয়া বেমাৰী এইবিলাকক সহায় কৰাৰ কিছুমান আঁচনি চৰকাৰে গ্ৰহণ কৰিছে চাকৰি কৰা মানুহখিনিৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা যেনেকৈ চৰকাৰী ফালৰ পৰা ঘৰ বনোৱাৰ কাৰণে লোন গাড়ী কিনাৰ কাৰণে লোন তাৰ উপৰিও কিছুমান আপোন ঘৰৰ আঁচনি এইবিলাক বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মিড ডে' মিল তাৰপিছত সমাজত প্ৰত্যেক ল'ৰা ছোৱালী জাতিৰ স্কুলত পঢ়িব পাৰে তাৰ কাৰণে বিনমূলীয়া কৰি দিছে স্কুল ফিজ কোনো দৰকাৰ নাই চৰকাৰী ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে চৰকাৰী বৃত্তি কিছুমান দিছে তাৰ উপৰিও ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি লেপটপ চাইকেল এনেধৰণৰ বিভিন্ন ধৰণৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে বৃদ্ধসকলৰ কাৰণে আৱাস যোন যোজনাৰ লগতে তেওঁলোকৰ বৃদ্ধ পেঞ্চনৰ ব্যৱস্থাও চৰকাৰে কৰি দিছে তাৰ উপৰিও কিছুমান অঞ্চলত যিবিলাকত ৰাস্তা ঘাট নাছিল সেইবিলাকত বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি যেনেকৈ পি এম মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰধানমন্ত্ৰী আঁচনি এনে যোগেদি ৰাস্তা ঘাট দলং এইবিলাক বনাই দিছে চৰকাৰৰ স্কুলবিলাকত বিভিন্ন ধৰণৰ বিল্ডিং লেপটপ কম্পিউটাৰ লাইব্ৰেৰী বিভিন্ন ধৰণৰ এনেধৰণৰ আঁচনি ঘোষণা কৰি এইবিলাক তেওঁলোকে স্কুলবিলাকত দিছে ইয়াৰ উপৰিও আয়ুষ্মান কাৰ্ড যোগেদি গৰীব শ্ৰেণীৰ মানুহবিলাকে বেমাৰৰ চিকিৎসাৰ কাৰণে তেওঁলোকে পাঁচ লাখ টকা পৰ্যন্ত ৰেহাই পাইছে হস্পিটেলবিলাকত সেই আয়ুষ্মান কাৰ্ড দেখালে তেওঁলোকে ফ্ৰী পাঁচ লাখ টকাত ট্ৰিটমেণ্ট কৰিব পাৰে এনেধৰণৰ অজেস্র চৰকাৰৰ আঁচনি গ্ৰহণ কৰিছে যিবিলাকে সমাজ এখনক সুস্থ সবল কৰাৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াইছে বৰ্তমান চৰকাৰে বিভিন্ন ঠাইত বিশুদ্ধ খোৱা পানীৰ অভাৱ আছিল সেইবিলাকৰ অভাৱো তেওঁলোকে পূৰণ কৰিছে প্ৰতিখন গাঁৱতে এতিয়া খোৱা পানীৰ সুচল হৈছে বেমাৰ আজাৰৰ পৰা মানুহখিনি সেই বিশুদ্ধ খোৱা পানী খাই ৰক্ষা পাইছে গতিকে আমি চৰকাৰৰ এই আঁচনিখিনি বহুতো আমি অৱগত নহয় আৰু যিখিনি অৱগত হয় সেইখিনি আমি চৰকাৰৰ পৰা আমি আদায় কৰাৰ কাৰণে প্ৰত্যেকে আগবাঢ়ি আহিব লাগিব ধন্যবাদ